হেল্ল' অলা এজেঞ্চী মই আপোনালোকৰ এজেঞ্চীৰ পৰা এখন গাড়ী ঠিক কৰি বেবেজীয়াৰ পৰা নগাঁৱলৈ আহিছিলোঁ আৰু যিটো দামত আহিছিলোঁ সেই দামটো দিবলৈ বিচাৰিছিলোঁ ড্ৰাইভাৰজনক আৰু সেই ড্ৰাইভাৰজনে বেছিয়ে দাম কোৱাত মই সন্মতি নহয় সেই দামটো দিবলৈ আৰু আপোনালোকে কি ব্যৱস্থা লয় আপোনালোকে কওক